মই ভাবোঁ মোৰ আটাইতকৈ ডাঙৰ শক্তি মই নিজে

মানুহৰ দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি সাহস গোটাব লাগে বুলি নাভাবোঁ কিবা এটা কৰিবলৈ হ'লে মানুহে প্ৰথমতে নিজক বিশ্বাস কৰিব লাগিব আৰু আৰু নিজৰ মাজত সিমানখিনি সাহস গোটাব লাগিব যিখিনিৰ দ্বাৰা বিচৰা যিকোনো কাম কৰাতো সম্ভৱ হৈ উঠে সেয়ে মই ভাবোঁ মোৰ বাবে মই নিজে বহুত ডাঙৰ এটা শক্তি তাৰ পিছত দুৰ্বলতা বুলিবলৈ হ'লে মোৰ প্ৰথম দুৰ্বলতা হ'ল নিচাযুক্ত দ্ৰব্য যিটো মোৰ বাবে বহুত বেছিয়ে ক্ষতিকাৰক আৰু দ্বিতীয়তে নাৰী এইটো কোনো কম গুণে নহয় ইয়াৰো অপকাৰ নিচাযুক্ত দ্ৰব্যৰ সমানেই বা ইয়ো এক প্ৰকাৰৰ নিচা বুলিয়েই ক'ব পৰা যায় সেয়ে মোৰ জীৱনত বা মোৰ বাবে ডাঙৰ শক্তি আৰু দুৰ্বলতাবোৰ আছিলে